শিশুসকলে পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰে যেনে হাঁহ কুকুৰা পালন কৰি তেওঁলোকক সময়মতে খোৱা বস্তু চাফচিকুণ কৰি ৰখা আৰু মেডিচিন দিয়াৰ ব্যৱস্থা এইবোৰ শিকাবলৈ ফাৰ্মাৰ আহে আৰু সেইবোৰ শিকিয়েই তেওঁলোকে হাঁহ কুকুৰাবোৰ ডাঙৰ দীঘল কৰে আৰু নিজৰ জীৱিকা ক্ষেত্ৰত আগবাঢ়ি যায়